হেল্লো দাদা চিনি পাইছেনে মই যে এই যোৱা পাঁচ তাৰিখে আপোনাক যে কনটেক্ট কৰিছিলোঁ বগীবিল যাবৰ কাৰণে যে গাড়ীখন আপোনাৰ তাত ৰিজাৰ্ভ কৰা হৈছিলে চিনি পাইছে অঁ মই মানে আচলতে আমাৰ ফেমিলিটো যোৱা কথা আছিলে মানে এতিয়া বিশেষ কাৰণ বিশেষ কাৰণ আমাৰ এই দদাইদেউ এজনৰ গাটো হঠাৎ অ সুস্থ হোৱাৰ কাৰণে আমি এতিয়া কেনচেল ভ্ৰমণটো কেনচেল কৰিব লগা হৈছে সেইকাৰণে মানে ভা ভাবিছোঁ মানে আপুনি যাতে বেয়া চেয়া নেপায় এতিয়া যাত্ৰাটো আমাৰ কেনচেল কৰিব লগা হৈছে আৰু আপোনাক যে যিটো এডভান্স দিয়া হৈছিলে টকা পঁচিছশ সেই পঁচিশটো আপুনি মোৰ যিটো একাউণ্টৰ পৰা আপোনাক পইচা ট্ৰেন্সফাৰ কৰা হৈছিলে সেইটো একাউণ্টতে আপুনি পইচাটো পঠাই দিব আৰু ইয়াৰ কাৰণে একো বেয়া চেয়া নেপাব দাদা